অঁ আপুনি ভালে আছে অঁ মই এই শিৱসাগৰলৈ মৈদাম চাব যাম বুলিছিলোঁ এনেকৈ কি প্ৰকাৰে যাব পাৰিম বাৰু

অঁ মই গ'লে আপোনাক লগ কৰিম আপুনি অকণমান সহায় কৰি দিব নে অঁ অকল মৈদামেই নহয় আৰু কি কেনেকৈ কি আছে চামগৈ বুলি ভাবিছোঁ ধৰ দেখুৱাই দিব মৈদামো চাম অন্য আৰু কি ক'ত আছে আৰু কেনেদৰে কি পৰ্যায়ৰ কি দেখিম অঁ অঁ অঁ অঁ আৰু কি চাব পাৰি বাৰু এইখিনি বহুত আছে ন অঁ শিলৰ সাঁকো শিলৰ সাঁকো সাঁকোৱে দিয়ে গৈছিলা এই শিলৰ শিলকেইটা যেনিবা এতিয়া সাঁকো বুলি কয় আৰু গ'লে চাগৈ দেখিম আৰু মই গ'লে আপোনাক খবৰ কৰিম হেৰি যাব সময়ত আপোনাক খবৰ কৰিম হ'ব